মোৰ অৱগত খুচুৰা বা পাইকাৰী বজাৰসমূহ হ'ল আমাৰ ঘৰৰ ওচৰৰেই দেওবৰীয়া বজাৰখন আৰু এখন হ'ল সোমবৰীয়া বজাৰখন তৃতীয়খন বজাৰ হ'ল শুকুৰবৰীয়া বজাৰখন আৰু এখন লাষ্ট চতুৰ্থ বজাৰখন হ'ল বৃহস্পতিবৰীয়া বজাৰখন এই বজাৰসমূহৰ লগত আমি সৰুৰে পৰা জড়িত এই বজাৰসমূহত সকলো ধৰণৰ সামগ্ৰী পোৱা যায় আমি সেই বজাৰসমূহৰ পৰাই সৰুৰে পৰা বজাৰ কৰি আহিছোঁ শেহতীয়া বছৰবোৰত গেলামাল বা পাচলিসমূহৰ মূল্য যি অত্যাধিক হাৰত বৃদ্ধি পাইছে মই যেতিয়া সৰু হৈ আছিলোঁ দেউতাৰ লগত বজাৰলৈ যাওঁতে এশ টকাতে আমাৰ সপ্তাহটোৰ বজাৰ হৈছিল বৰ্তমান এশ টকা লৈ যদি বজাৰখনলৈ যাওঁ এসাঁজৰো শাক পাচলি আনিব নোৱাৰি ক'বলৈ গ'লে আগতকৈ সকলো বস্তুৰ বা শাক পাচলিৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে অনলাইন বজাৰ অনলাইন বজাৰৰ বিষয়ে ক'বলৈ গ'লে ই অতি কম সময় আৰু কম খৰচী আমি ঘৰতে থাকি স্মাৰ্ট ফোনৰ জৰিয়তে সকলো সামগ্ৰী পাব পাৰোঁ অনলাইন বজাৰৰ ভাল দিশবোৰ হৈছে ইয়াত আমি ক'তো যাব নালাগে যি সামগ্ৰী বিচাৰোঁ সেই সামগ্ৰীসমূহ আমি ঘৰতে বহি পাওঁ আৰু অনলাইন বজাৰত বেয়া দিশ কিছু আছে সেই বেয়া দিশসমূহ হৈছে এই সামগ্ৰীসমূহ আহোঁতে কিছু পলম হয় এই সামগ্ৰীসমূহ যিহেতু আমি ফ'টো চাই কিনো সেয়েহে এই বস্তুসমূহৰ গুণাগুণ সদায় আমি ধৰিব নোৱাৰোঁ যি বস্তুৱেই লওঁ আমি সেই বস্তুসমূহ ফ'টো চাই কিনোতেই আমি বস্তুটোৰ যোনটো কোৱালিটি সেই বস্তুসমূহ আমি ধৰিব নোৱাৰোঁ সেয়েহে অনলাইন বজাৰৰ এইটোও এটা বেয়া গুণ